ভাৰতবৰ্ষক যদি ফটোৰ জৰিয়তে দেখাবলৈ যাওঁ তেন্তে প্ৰথমে মই মোৰ বাসস্থান অৰ্থাৎ অসমৰ কথা যদি কওঁ তেনেহ'লে আ প্ৰথমে অসমৰ গুৱাহাটী নীলাস্থল নীলাচলস্থিত কামাখ্যা মন্দিৰৰ ফটো দেখাব পাৰোঁ তাৰপিছত বিশ্বৰ আটাইতকৈ সৰ্ববৃহৎ নদীদ্বীপ মাজুলিৰ ফটো দেখাব পাৰোঁ আটাইতকৈ সৰু নদীদ্বীপ উমানন্দৰ ফটো দেখাব পাৰোঁ তাৰ উপৰিও কাজিৰঙা মানাহ ইত্যাদি ৰাষ্ট্ৰীয় উদ্যানসমূহ দেখাব পাৰোঁ অসমৰ যদি বাহিৰলৈ যাওঁ উত্তৰ পূবতে মেঘালয়ৰ ৰাজধানী শ্বিলং পৃথিৱীৰ আটাইতকৈ বৰষুণ হোৱা জেগা চেৰাপুঞ্জী এইসমূহক দেখাব পাৰোঁ অৰুণাচললৈ গৈ আমি ৰৈয়িং বা এনেকুৱা ধৰণৰ পাহাৰীয়া জেগাসমূহক দেখাই ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰিব পাৰোঁ তাৰপিছত যদি আমি একে ভাৰতবৰ্ষৰ ওপৰ অংশলৈ লক্ষ্য কৰোঁ তেনেহ'লে কাশ্মীৰত আমি বৰফৰ জেগা সেইসমূহ দেখাব পাৰোঁ আ উত্তৰ ভাৰতলৈ গ'লে বিভিন্ন ধৰণৰ মঠ মন্দিৰ ইত্যাদি সমূহক দেখাব পাৰোঁ গোৱা চেন্নাই এনেকুৱা জেগাত আমি সাগৰৰ পাৰক দেখাব পাৰোঁ আ তাৰপিছত গল্ডেন টেম্পল আমি দেখাব পাৰোঁ পঞ্জাৱৰ ধৰক এনেকুৱা ধৰণৰ কীৰ্তিচিহ্নসমূহৰ দ্বাৰা আমি ভাৰতবৰ্ষক ফটোৰ জৰিয়তে প্ৰতিনিধিত্ব কৰিব পাৰোঁ বা দেখুৱাব পাৰোঁ